মাছ ধৰা কাৰ্যৰ সৈতে পৰিৱেশ সম্বন্ধীয় বিভিন্ন কথা বতৰা জড়িত হৈ থাকিব পাৰে বা পৰিৱেশ পৰিৱেশৰ প্ৰতি ভাবুকি আহিব পাৰে বা পৰিৱেশ কোনো ক্ষেত্ৰত বা কিছু সময়ত পৰিৱেশ ধ্বংস হৈছে বা পৰিৱেশৰ প্ৰতি ভাবুকি আহিছে তেনে কথা এটা সাধাৰণতে ভ ভবা হয় বা ধাৰণা কৰা হয় আচলতে মাছ ধৰা কাৰ্যৰ সৈতে পৰিৱেশ সমস্যা এটা বা পৰিৱেশৰ প্ৰতি ভাবুকি অহা এটা কাৰ্য জড়িত হৈ থাকে এনেকুৱা নহয় যে মাছ ধৰা কাৰ্যটোৰ লগত কোনো পৰিৱেশৰ সমস্যা জড়িত হৈ নাথাকে মাছ ধৰোঁতে আমি প্ৰায় সাধাৰণতে দে লক্ষ্য কৰা দেখা যায় যে বা দেখিবলৈ পাওঁ যে মাছ ধৰোঁতে বিভিন্ন ধৰণৰ পানীত গজা উদ্ভিদসমূহ নষ্ট হৈ যায় বা মৰি যায় গছবিলাকে পুনৰ নতুন গছ উৎপাদন কৰাত অসুবিধা হয় বা অস সৃষ্টি কৰিব নোৱাৰে সেয়াই পৰিৱেশৰ প্ৰতি ভাবুকি আনিব পাৰে বিভিন্ন ধৰণৰ পানীত গজা গছ লাহে লাহে লুপ্ত হৈ আহিছে কাৰণ মাছ ধৰোঁতে সেই উদ্ভিদসমূহ আমি উঘালি পেলালোঁ পেলোৱা হয় বা মাৰি পেলোৱা হয় বা সেইবোৰ ছিঙি আমি বামলৈ দলিয়াই দিওঁ তেনেকুৱা ধৰণৰ সমস্যা আছে মাছ ধৰোঁতে কেতিয়াবা আমি মাছ মাৰোঁতে মাৰোঁতে মাছ প্ৰায় নাইকিয়া হৈ গৈছে সমাজৰ পৰা সেই মাছৰ লগত আকৌ বিভিন্ন ধৰণৰ চৰাই চিৰিকতি জড়িত হৈ আছে তেওঁলোকৰ খাদ্য হৈছে মাছ লাহে লাহে তেনেকুৱা এটা সমস্যা আমি দেখিবলৈ পাইছোঁ পানী প্ৰদূষণৰ ক্ষেত্ৰত আমি দেখোঁ যে পানী প্ৰদূষিত হৈছে আমাৰ ঘৰ এটা প্ৰকল্পৰ কাষত আছে কাৰণে আমি প্ৰায় দেখোঁ যে আমাৰ নদীখন পানীৰে প্ৰদূষিত হৈছে ইয়াত থকা মাছবিলাকে সেই প্ৰকল্পৰ পৰা অহা আৱৰ্জনা খাদ্য হিচাপে গ্ৰহণ কৰিছে ফলত মাছৰ মৃত্যুবৰণ হৈছে সেই মাছ জীয়াই থকা অৱস্থাতো যদি আমি খাওঁ তেতিয়া বিভিন্ন ধৰণৰ দুৰ্গন্ধ আমি কৰা দেখিছোঁ